হয় কওকচোন হয় হয় হয় কওকচোন হয় হয় হয় নিশ্চয় কেতিয়ামানে আহিম বুলি ভাবিছে হয় হয় কেইজনমান মানুহ আহিব

আহিব নিশ্চয় গাইড কৰিব পাৰিম ফুৰাৰ ব্যৱস্থাটো আপোনাৰ মোৰ নিজৰে জিপ্ছি আছে মোৰ নিজৰ জিপ্ছিতে আপোনালোকক গাইড দিম তেনেকৈয়ে ফুৰাম পইচা পাতি পাৰ এজনৰ আপোনাৰ সাতশকৈ পৰিব নাই নাই নোৱাৰিম দাদা মানে কি ধৰক গোটেই উদ্যানখন আপোনাৰ ঘূৰাওতে মেলোতে সময় লাগিবতো আৰু জিপ্ছিখনৰো এটা ৰিক্সৰ কথা থাকে আৰু গোটেই বস্তখিনিতো আপোনাক দেখুৱাব লাগিব আপোনালোকক গতিকে আপুনি পঞ্চাছ টকাকৈ কমাই দিব চাৰে ছশ কৰি দিব জীৱ জন্তু আপুনি গোটেইখিনিয়েই পাব বাঘ ভালুকৰপৰা আদি কৰি আপোনাৰ হৰিণা আপোনাৰ দেওহাঁহ বগলী চগলীৰপৰা আদি কৰি গোটেইখিনিয়েই দেখা পাব